অলপতে অসমত বিহু নৃত্যৰ এটা অভিলেখ সৃষ্টি হৈছিলে য'ত আপুনিও অংশগ্ৰহণ কৰা বুলি অমাক কৈছে সেই বিষয়ে আমাক অলপমান জনাওকচোন তো ৱৰ্লড ৰেকৰ্ড হ'ব বুলি আমি প্ৰথমে গম পাইছিলোঁ এপ্ৰিল মাহত কিন্তু তাৰ আগতে আমাৰ এটা মডেল ভিডিঅ' হৈ গৈছিলে য'ত মই অংশগ্ৰহণ কৰিছিলোঁ মডেল ভিডিঅ'ৰ পিছত আমাৰ প্ৰাৰম্ভিক যিখিনি বাচনি প্ৰক্ৰীয়া আছিল তাতে বাচনি বা বা বাচনি কৰিছিলে বহুতকে বে বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা তো মই নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা মই গৈছিলোঁ আৰু মোৰ লগতে বহুত ছাত্ৰ ছাত্ৰী গৈছিল তেনেকৈ বিহু নাচিব যিয়ে বিহু নাচিব জানে বা ৱৰ্লড ৰেকৰ্ড কৰিব ইচ্ছা আছিল তো তেনেকৈ নলবাৰীত আমাৰ অডিচন হৈছিল আৰু বহুত ষ্টুডেণ্ট তেনেকৈ মানে অংশগ্ৰহণ কৰিব সুযোগ পাইছিলে তাত সাতাইছ তাৰিখৰ সাতাইছ তাৰিখৰ পৰা পাঁচদিনীয়াকৈ আমাৰ প্ৰেক্টিছ হৈছিলে বিভিন্ন জেগাত গুৱাহাটীৰ বিভিন্ন জেগাত আৰু বেলেগ বেলেগ জেগাতো হৈছিলে তেনেকৈ তাৰ পিছত দহ তাৰিকে আমাক তাত দহ তাৰিখৰ পৰা বাৰ তাৰিখলৈকে আমাক সৰুহোজাইত নিছিল প্ৰেক্টিছ কৰাব তাতে ৰাতিপুৱা ন ন নটা বজাৰ পৰা গধূলি সাতটা বজালৈকে অনু অনুচ প্ৰেক্টিছ কৰা হৈছিল আৰু তেৰ তাৰিখে আমাৰ মূল শ্ব' হৈছিলে তেৰ তাৰিখৰ দিনা মামা আহিছিল মামা আহি কিনে আমাক ধুনীয়াকৈ কিছুমান পৰামৰ্শ দিছিল আৰু পঁচিছ হেজাৰ টকা যে দিব সেইটোৰো মানে পৰামৰ্শ প্ৰতিশ্ৰুতি দিছিলে চবকে দিম বুলি আৰু যোৱা ত্ৰিছ তাৰিখে আমাক সেই মাননি অনুষ্ঠান মাননি দি দিলে আৰু ছাৰ্টিফিকেতো প্ৰদান কৰিলে তো বহুত ভাল লাগিছে অসমক আমি ইমান বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিছোঁ আজি তো সেইটো কাৰণে বহুত ভাল লাগিছে অংশগ্ৰহণ কৰি